অঁ কেনে ভাল অঁ অঁ হয় হয় হয় এই হেৰি আমাৰ সন্মুখত এতিয়া আচলতে অঁ কাজ হেৰি মানে পাঠ্যপুথি শ্ৰেণী পাঠদান আৰম্ভ হ'ব নহয় লাহেকৈ আমি প্ৰথম ইউনিট টেষ্টৰ একক পৰীক্ষাৰ কাৰণে সাজু হ'ব লাগে এখন সভা দিবলৈ বিচাৰিছোঁ কেনেকুৱা হয় অঁ এইটো এটা আলোচনা কৰি আৰু ছাত্ৰ ছাত্ৰীসকলকো প্ৰস্তুত কৰিব লাগিব অভিভাৱককো প্ৰস্তুত কৰিব লাগিব আৰু এই একক পৰীক্ষাৰ গুৰুত্ব সম্পৰ্কেও অলপ কৈ দিব লাগিব কেনেকুৱা হ'ব আৰু এনেই আপুনি ক'বনে বাৰু কোন সময়ত পাতিলে ভাল হয় এতিয়া এইটো ধা ধৰক বছৰটোত বাৰমাহ ইউনিট টেষ্ট চাৰিটা যদি পাতিবলগীয়া হয় ত' তিনি মাহৰ মূৰে মূৰে হয় এতিয়াতো ফেব্ৰুৱাৰী পালেহি আৰু এটা মাহতে তিত তৃতীয় মাহটো পৰিব তিনি মাহৰ মূৰত হ'ব লাগে আৰু অঁ সেইটো সময়তে পাতিলে ভাল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলকো নিশ্চয় মানে পাঠ এই একক পৰীক্ষাৰ কাৰণে যিখিনি পাঠ্যক্ৰম ছিলেবাচ সেইখিনি তেওঁলোককো সজাগ কৰিব লাগিব ইউনিট টেষ্টৰ উপকাৰ কি হ'ব পাৰে আচলতে সেইটো বিষয়ে আৰু সেইটো আৰু আচলতে খণ্ড খণ্ডকৈ এটা খণ্ড অন্ততঃ পঢ়িলে সেইডোখৰ সম্পূৰ্ণ খোলোচা হৈ যাব এ এইটো ইউনিট টেষ্টৰ আচলতে এইটো উপকাৰীতা বুলি ক'ব লাগিব এটা এটা খণ্ডকৈ যেতিয়া মুকলি হৈ আহিব খোলোচা হৈ আহিব তেতিয়া যায় অসুবিধা নহয় আৰু গোটেই পাঠ্যক্ৰমটো সম্পৰ্কত অঁ ঠিক আছে এইখিনি কথাকে আমি হেৰি কৰিছোঁ তাৰমানে গুৰুত্ব সহকাৰে লৈছোঁ আৰু আমাৰ এই সভাখন আজিতো সাতাইছ তাৰিখ হৈছে ঠিক আছে অহা মাহৰ পাঁচ তাৰিখে অনুষ্ঠানটো তেনেদৰে সভাখন আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ঠিক কৰা হ'ব কেনেকৈ হয় কেনে হয়

ঠিক আছে সেইটোৱেই হওক তেতিয়াহ'লে হ'ব তেতিয়া হ'লে ধন্যবাদ